দাদা মই ৰ'ল আৰু কফি খাইছিলোঁ কিন্তু মোৰ মানে কেচ্ নাই ছ' সেইকাৰণে মই অনলাইন কৰিব পে' কৰিবলৈ খুজিছিলোঁ কিন্তু মোৰ অনলাইন পে'মেণ্টত পে'মেণ্টটো হোৱা নাই আৰু প্ৰব্লেম এটা দেখাই আছে ছ' মই অতি সোনকালে আপোনাক বিচাৰিছোঁ যে আপুনি মোৰ পে'মেণ্টটো ক্লিয়াৰ কৰি দিয়ক আৰু যিকোনো প্ৰব্লেম হ'লেও মোক শ্বেয়াৰ কৰিবা আৰু ভালকৈ এটা শ্বৰ্ট আউট কৰি ল'বা বিক'জ মোৰ প্ৰব্লেম দেখাই আছে আৰু মোৰ যাবলগীয়া আছে সেইকাৰণে মই আপোনাক অনুৰোধ কৰিছোঁ যে মোৰ পে'মেণ্ট চিষ্টেমটো ভাল কৰি দিয়ক